হেল্ল' অঁ কি কৰিছা অঁ ঐ কাইলৈ বজাৰ কৰিবলৈ যাবানে নাজিৰালৈ হে অঁ ওলাবা ওলাবা কেতিয়া যাবা

অঁ ওলাবা ওলাবা দুটামান বজাত বেটেৰীতে যাম বুজিছা অঁ অঁ অঁ কৈ দিবা মোৰ আকৌ হেৰি বাজলোৱা আছে ন শুকুৰবাৰে তালো কিবাকিবি আনিব লাগিব বজাৰো বহুতকেইটা আছে অঁ আকৌ গৰম কাপোৰ আৰু স্কাৰ্ফখন ল'ম বুলি ভাবিছিলো আৰু বজাৰ কিবাকিবি চুৱেটাৰ টুৱেটাৰ কিবাকিবি কিনিবলৈ আছে বুজিছা এনেকৈ ভালমানকেইটা আছে অঁ ওলাবা খাই বৈ মানে মই আকৌ স্কুলৰ পৰা আহিবগৈ লাগিব নহয় আকৌ আহি মেলি লাহে ধিৰে যাব পাৰিম

অঁ অঁ

অঁ তেখেত ভাত খাবলৈ আহিব আকৌ আমাৰো সেই সেইটোৱে আকৌ উপায় নাই আ সোনকালে অঁ অঁ ওলাম কাইলৈ তাতে হেৰি বাৰ নাই এই কি বুলি কয় কাইলৈ তোমাৰ অঁ কাইলৈ বুধবাৰ হ'ব আকৌ একেবাৰে শিমলুগুৰি পামগৈ বুজিছ' অঁ শিমলুগুৰি পামগৈ তাতো মোক শাক পাচলিও কিছুমান জাল দিবলৈ আছে নহয় শাক পাচলিও আনিবগৈ লাগিব সেইটো কাৰণে শাক পাচলি আনিব লাগিব অঁ শিমলুগুৰিলৈকে যাম গৈ মানে সেই কাপোৰ কানি সস্তাকৈ পাম কাপোৰ কানিও মানে হেৰি কৰি আনিব পাৰিম বজাৰ কৰি আনিব পাৰিম অঁ কম দামত পা শিমলুগুৰি হ'লচেলাৰ বেপাৰী আহিব নাই তিনিচুকীয়া পা সিহঁতৰ পৰা ল'ব পাৰিম আকৌ শাক পাচলিটো মোৰ আনিব লাগিব মই ওলকবিকে আনিমগৈ বুলি ভাবিছো আকৌ হাঁহো মানে হেৰি হাঁহ দুটা লৈ থৈছোঁ অঁ লৈ থ'লেও মানে হেৰি কি কয় আকৌ মাছ মাছ বাৰু সেইদিনা হেৰি শুকুৰবাৰে আনিব কাইলৈ আকৌ শাক পাচলিকেইটা বুধবাৰ সস্তা পাওঁতে আনি থলে হ'ব আকৌ

অঁ সেইদিনাখনকে মই কিন্তু আগদিনা গধূলিয়ে যাম বৃহস্পতিবাৰে তোমালোকে কিন্তু এঘাৰটা বজাত ৰেডি হৈ থাকিবা গাড়ী আকৌ হেৰি নহয় গাড়ী এতিয়া চালিয়ে দেওবাৰে লৈছিলোঁ আকৌ দেওবাৰে আকৌ হেৰিয়াত নাম থকা নাই জানো শিৱসাগৰ সেইটো কাৰণে তাৰমানে হেৰি কৰা নহ'বই চালিয়া ঘৰ গাড়ীখন লোৱা নহ'বই এতিয়া অঁ সেই বিজিতে এইখিনি নিবলৈ আহিম বুলি কৈছে আকৌ ভণ্টি ঘৰ গাড়ীখন লৈছোঁ তাপা আকৌ মই ওচৰখিনি কোৱাই নাই এতিয়া ক'লেহে হ'ব অঁ তাৰপা আকৌ হে হেৰি নহয় আকৌ চালিয়া ঘৰত আকৌ ক'লেহে হ'ব আহিব সময়ত সি স্কুলৰ পৰা গৈ মানে বাহিৰে বাহিৰে মানুহখিনিক লৈ আনিবিগৈ বুলি ক'ম বুলি কৈছিলো ভাতটো খাই সেইটো কাৰণে সি আকৌ লৈ আনিলেহে হ'ব অঁ নহ'লে সি আকৌ থ'বলৈ নাহে হে অঁ অঁ নহয় একেলগতে যাব দুইটা টিপ বাৰু অঁ অঁ অঁ সেইকাৰণে পুলকৰ সিহঁতৰ সেই ড্ৰাইভাৰো পোৱা নাই পুলককে ড্ৰাইভাৰ ক'ম বুলি ভাবিছো আৰু সেইটো কাৰণে আকৌ ল'ৰালৈও সিহঁতি কাইলৈ ৰাতিপুৱাই যাব সিহঁতক সিহঁতলৈও ক ল'ৰালৈও কিবাকিবি আনিব লাগিব নহয় আকৌ এটা জানো কথা সেইটো কাৰণে আলুগুটি তেল নিমখ আৰু সেনেকুৱা সেইবোৰকে বজাৰখিনি কাইলৈ কৰি থৈ দিমগৈ বুলি ভাবিছো আৰু বুধবাৰ হওঁতে অঁ অঁ আৰু দুদিনহে থাকিলে তাকৌ ডালকচু বিচাৰিবলৈ আছে বাপেকে

আঐ আজি বিচাৰিম বুলি ক'লোঁ এতিয়ালৈকে ঘৰে পোৱা নাই বাপে অঁ ঔ টেঙা নালাগে জালুক থাকিব নহয় আকৌ অঁ অঁ কচু বিচাৰিলেহে হ'ব এতিয়া তেনেহ'লে আজি ধান কুটুৱাও নহ'লেই মানুহ যদি ঠেলাখন সুন্দা আনিলে যদি আকৌ ধান কাইলেহে কুটুৱা হ'বগৈ নি এতিয়া ভাত বনাবগৈ পায় আহিলে আকৌ মানুহটো নাই যে নহয় তোমাৰ বাপেকে অঁ হা অঁ কৈছিলে চাউল এক কেজি দিবি আকৌ চুঙা চাউল খাবলৈ অঁ অঁ সেইটো কাৰণে আমাৰ নিয়মটো কৰি থৈ দিম বুলি ভাবিছিলো এতিয়া আকৌ চেৰা চৰ পাতিলে আকৌ চাউলেই নাই নহয় উপায় নাই আ

অঁ অঁ ওলাবা ওলাবা হ'ব তেনেহ'লে ন কি কি পাতিমনো আৰু অকণমান ক'লৈ অঁ নালাগে নালাগে বিশাললৈ নাযাওঁ বুজিছা শিমলুগুৰিলৈকে যাম অঁ বহুত দাম তাত তিনিচুকীয়া বেপাৰী পা চুৱেটাৰ ল'ম আকৌ অঁ অঁ

অঁ অঁ অঁ জাল দিয়ালৈকে নিবলৈকে লাগে আকৌ উপায় নাই ক'ৰ পা আনিম আৰু সেইটোৱে অঁ তোমালোকৰ মানুহজনো আহিছে ভাত খাবলৈ অঁ কি হ'ল কি হ'ল বুলি ক'ব এতিয়া ভাতটো দি দিয়া অঁ অঁ হ'ব তেনে থওঁ অঁ হ'ব হ'ব হ'ব অঁ